মই ৰান্ধিবলৈ কেতিয়াও শিকা নাছিলোঁ প্ৰথমতে কিন্তু যেতিয়া মই দহ বছৰ এঘাৰ বছৰমান আছিলো তেতিয়া মোৰ মনত আছে যে মাহঁতে সদায় ৰান্ধি থকা দেখি আছিলোঁ আৰু ঠিক তেনেকৈ এদিন মাহঁতে পথাৰলৈ গৈছিলে আৰু ঘৰত কোনো নাছিলে মাহঁতে ৰাতিপুৱা এসাঁজ খাই গৈছিল কিন্তু দুপৰীয়া ৰান্ধি থৈ যোৱা নাছিলে সেইটো কাৰণত মই ভাবিলোঁ যে মাহঁতে অহালৈ মই খালী ভাত কেইটা বনাই থৈ দিওঁ তেনেকৈ মই মাহঁতক বনোৱা দেখিছিলোঁ ঠিক তেনেকৈ মই ভাত ৰান্ধিবলৈ ধৰিলোঁ ভাত ৰান্ধিবলৈ ধৰাত মই মাহঁতে যেনেকৈ প্ৰথমতে জুইকুৰা জ্বলাই ডেক্সিত পানী দিও গৰম কৰি চাউল কেইটা ধুই পেলাই পানী উতলাৰ পিছত চাউল কেইটা দিয়ে ঠিক তেনেকৈ মইয়ো দিছিলোঁ কিন্তু যেতিয়া জুই দি থাকি উতলাই উতলাই থাকি কোন কিমান টাইমত ভাতটো সিজিলে উলিয়াব লাগে সেইটো মই ভালদৰে ধৰিব পৰা নাছিলোঁ মই উতলাই থাকোঁতে থাকোঁতে মোৰ ভাত কেইটা মই চাবলৈ পাহৰি গৈছিলোঁ আৰু পানীও বেছি হৈছিলে বহুত বহু ঠিকমতে পানী দিয়া নাছিলোঁ চাউলত থাকি পানীটো বেছি আছিলে সেইকাৰণে পানীতো থাকি থাকাতে ভাতখিনি বেছি সিজি গ'ল আৰু পানীটো চেকিবলৈ মই গমেই পোৱা নাছিলো যে ভাতটো কিমানত সিজিলে পানীটো চেকি দিব লাগে তাৰপিছত মই ভাতটো চেকি দি চালোঁ যে ভাতটো বহুত সিজি গ'ল আৰু ভাতটো ঢিলা হৈ গ'ল মানে ভাতটো তৰকাৰী দি খাব নোৱাৰা হৈ গ'ল ঠিক তেনেকৈ ভাতটো ভৰাই ভৰাই বনাই থৈ দিলোঁ পিছত মাহঁতে যেতিয়া আহি দেখে যে ভাতটো চাই ভাতটো যে সিজি মাৰ ভাতৰ দৰে হৈ গ'ল তেতিয়া আমাৰ মা আৰু ঘৰৰ মানুহখিনিয়েও বহুত খং উঠিছিলে তোক কোনে ভাত বনাব দিছিলে বুলি কৈছিলে তাৰপিছতে মই অনুভৱ কৰিলোঁ যে মই ভাত ৰান্ধিবলৈ ভালদৰে শিকি ল'ব লাগিব কাৰণ মই চবৰ পৰাই গালি খাইছোঁ সেয়ে ঠিক তেনেকৈ থাকি থাকি মই যেতিয়া অলপ ডাঙৰ হ'লোঁ মই তেতিয়া ভাত ৰান্ধিবলৈ লৈ শিকিলোঁ আৰু ভাত ৰান্ধিব শিকোঁতে মাহঁতে ভাল মায়ে ভালদৰে শিকাই দিছিলে যে ভাতটো টিপি চাবি যেতিয়া ভাতটো অলপ সিজিব অলপ টান হৈ থাকিব তেনেকুৱাতে ভাতটো চেকি দিলে দিলে চৰুৰ তাপতে যিটো ঢাকন মাৰি দিয়াৰ পিছত যিটো গৰম ভাপ থাকে সেইটো গৰম ভাপতেই আধা সিজিব থকা ভাতটো ভালদৰে সিজি যাব আৰু ভাতটো তোৰ ধুনীয়াকৈ ফৰফৰীয়া হ'ব তেনেকৈ মায়ে শিকাই দিয়াৰ পিছত মই ভাতটো ৰান্ধিবলৈ শিকিলোঁ তাৰপিছত মাহঁতক তৰকাৰী বনাবলৈ শিকাই দিলে আৰু মাহঁতে শিকাই কৰি দিয়াৰ পিছত মই এতিয়া বৰ্তমান মাছ মাংস সকলো বনাব জানোঁ আৰু মাংস যেতিয়া বনাইছিলোঁ তেতিয়া ইমান ভালদৰে আইডিয়া নাছিল যে মাংসটো তেলত কিমান পৰ ভাজিব লাগে আৰু কিমান পৰ পানী কিমান পৰত পানী দিব লাগে তেনেকৈ প্ৰথমতে বনালোঁ ইমান ঠিক হোৱা নাছিলে যেতিয়া মাহঁতে ভালদৰে শিকাই দিলে যে তেলত মাংসটো ভালদৰে সিজাই ল'ব লাগে তেতিয়া তেলটো সোমাব আৰু তেলটো মছলাখিনি যেতিয়া তেলত ভালদৰে ভাজি লোৱা যায় তেতিয়াহে মাংসত তেল আৰু নিমখ সকলো সোমাই যাব আৰু মাংসটো খাবলৈ টেষ্টি হ'ব ঠিক তেনেকৈ মই মাহঁতৰ পৰাই মাংসটো বনাবলৈ শিকিলোঁ আৰু মাছটো ফ্ৰাই কৰিবলৈ শিকিলোঁ মাছটো ফ্ৰাই কৰিব জনাৰ পিছত মই সকলো চব্জি লগতে মই মাছটো ৰান্ধিবলৈ পৰা হ'লোঁ আৰু বৰ্তমান এতিয়া মই মাংসটো মই সকলো আলু হওঁক বা যিকোনো চব্জি লগতে মই মিলাই মাংস লগত মিলাকৈ মই বনাব পৰা হ'লোঁ আৰু বৰ্তমান মই যিখিনি বনাব জানোঁ সেইখিনি খাই সকলোৱে অলপ হ'লেও প্ৰশংসা কৰে যে ভালেই হৈছে বুলি মই এতিয়া মাছ মাংস দুইটাই বনাব পাৰোঁ তাৰ বাদেও মই পিঠা জলপান সেই সকলো বনাব জানোঁ কাৰণ মই পিঠা দেখি দেখিয়ে শিকিছিলোঁ পিঠা কেনেকৈ বনাই শুকান পিঠা হওঁক তেল পিঠা হওঁক মালপুৱা হওঁক সকলো পিঠাই বনাব জানোঁ আৰু জলপানো ভাজিব জানোঁ ঢেকীত খুন্দিব জানোঁ আৰু তেনেকৈ মই বৰ্তমান ৰন্ধা কামবিলাক শিকিব পাৰিছোঁ যিবিলাক নতুনকৈ ওলাইছে যেনেকৈ চিঙৰা হওঁক মিঠাই হওঁক বা আন চিকেন চাও হওঁক সেইবিলাকো ম'ম হওঁঁক চিঙৰা হওঁক সেইবিলাক আজিকালি বনাবলৈ অতি সহজ হৈ পৰিছে কাৰণ কিয় আজিকালি ইউটিউবতে সকলো চিষ্টেম দেখাই থাকে কোনটো পদ্ধতিৰে কি বনাব লাগে ঠিক তেনেকৈ আজিকালি বনাবলৈ শিকিছোঁ চিকেন চাও বনাবলৈ পাৰোঁ চিঙৰা বনাব জানোঁ আৰু মিঠাইও বনাবলৈ জানোঁ মিঠাইটো ইমান পাৰফেক্ট নহ'লেও খাব পৰা হয় ঘৰত খাবলৈ পৰা যায় কাৰণ দোকানত কিনাবিলাক যেনেকুৱা চফ হয় ঠিক তেনেকৈ আমি ইমান এক্সপাট নহয় কাৰণে ইমান ঠিক নহয় তথাপিও ঘৰতে খোৱা বুলি বনাব বনাব পৰা যায় তেনেকৈ ৰন্ধাৰ অভিজ্ঞতাসমূহ মাৰ পৰা প্ৰথমে শিকিছিলোঁ তাৰপিছত বেলেগৰ পৰা দেখিও অলপ এটা দুটা শিকিছিলোঁ তেনেকৈ বনাই বনাই আজি ৰন্ধাত সম্পূৰ্ণ নাজানিলেও সৰহসংখ্যকে তৃপ্তিৰে এসাঁজ বনাই আনকো খুৱাব পাৰোঁ